অঁ হেল্ল' ধন দা অঁ অঁ মই যে এই ছোৱালীৰ বাৰ্থডেৰ কাৰণে আপোনাৰ তাত পেকেট লাঞ্চৰ অৰ্ডাৰ দিছিলোঁ অঁ অঁ অহা দেওবাৰে লাগিব সেইখিনি অঁ কেনেকৈ আমি মানে আপোনাক ভাগ ভাগকৈ দিছিলোঁ পেকেট লাঞ্চত কি কি দিছিলোঁ ৰুটি দুটা দিছিলোঁ অঁ শিঙৰা দিছিলোঁ মিঠাই দিছিলোঁ ৰসগোল্লা এটা অঁ তাৰে ৰুটি দুখনৰ পৰিৱৰ্তে আপুনি এখন কৰি দিবচোন অঁ বেছি আইটেম হ'লে ইমান খাবলৈও মন নকৰে ঠিক আছে ঠিক আছে অঁ আপুনি দুখনৰ পৰিৱৰ্তে এখন কৰি দিব বাকী শিঙৰাটো দিবই ৰসগোল্লাটো দিবই অঁ দেওবাৰে আপোনালকে কিমান সময়ত দিম বুলি ভাবিছে পুৱা আঠ বজাত ঠিক আছে অঁ পুৱা আঠ বজাতে আপোনালোকে সেইখিনি ধুনীয়াকৈ পেকিঙটো ধুনীয়াকৈ দিব যাতে কোনো আৰু আলহীয়ে বেয়া নাপায় পেকিঙটো লৈ ভাল পায় অঁ অঁ দাম দৰটো অকণমান কমাই মেলি দিব আৰু অঁ ঠিক আছে অঁ সেইটো কাৰণে ফোন কৰিলোঁ আগতে অৰ্ডাৰটো দিলোঁৱেই তাত আকৌ সেই ৰুটি দুখনকৈ দিয়া আছিলে এতিয়া ৰুটি এখনকৈ দিলেই হ'ব সেইকাৰণেই ফোন কৰিছিলোঁ অঁ হ'ব দিয়ক